অসমৰ জীৱনশৈলীক গঢ় দিয়া প্ৰধান সাংস্কৃতিক প্ৰভাৱ বুলি ক'লে আমি ধৰ্ম ভাষা ইতিহাস আৰু ভূগোলক সামৰি ল'ব পাৰোঁ যদি ধৰ্মৰ কথা কওঁ ভাৰতত যিহেতু অসমখন অৱস্থিত গতিকে অসমৰ সৰহভাগ লোকেই হিন্দুধৰ্মী লোক আমি দেখিবলৈ পাওঁ ইয়াৰ উপৰিও মুছলমান আৰু খ্ৰীষ্টানধৰ্মী লোকসকলো অসমৰ বিভিন্ন প্ৰান্তত জীৱন নিৰ্বাহ কৰি আছে আৰু অসমত ধৰ্মৰ প্ৰভাৱ বুলি কলে হিন্দু ধৰ্মৰ লোকে যিহেতু দেৱ দেৱীৰ পূজা কৰে গতিকে অসমতো দেৱ দেৱীৰ পূজা দেখিবলৈ পোৱা যায় ইয়াৰ সমান্তৰালভাৱে অসমত শংকৰী ধৰ্মৰো প্ৰৱৰ্তন হৈছে যাৰ বাবে বৈষ্ণৱধৰ্মী লোকসকলো দেখিবলৈ পোৱা যায় ইয়াৰোপৰি সনাতন ধৰ্মৰ লোক কৃষ্ণগুৰু ধৰ্মৰ লোক বিভিন্ন ধৰ্মৰ লোক অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰে এই ধৰ্মীয় লোকসকলে নিজৰ ধৰ্মসমূহ পালন কৰে আৰু এওঁলোকৰ ধৰ্মৰ মাজত যিহেতু ভাৰতৰেই বিভিন্ন জন লোকে এই ধৰ্মসমূহ প্ৰৱৰ্তন কৰিছে গতিকে এই ধৰ্মসমূহৰ মাজত বহুখিনি সাদৃশ্য আছে ইয়াৰ লোকসকলে মানুহৰ জন্ম জন্ম মৃত্যু বিবাহ ইত্যাদি সময় নিজৰ ধৰ্মসমূহ ধৰ্ম সাপেক্ষে বিভিন্ন নীতি নিয়মসমূহ পালন কৰে এতিয়া যদি ভাষাৰ কথা কওঁ অসমত প্ৰধানকৈ অসমীয়া ভাষাৰ প্ৰচলন আছে ইয়াৰ অসমীয়া ভাষাৰো দুটা ভাগত ভাগ কৰিব পাৰি এটা উজনি উজনি আৰু নামনিৰ অসমীয়া ভাষা বিভিন্ন ধৰণৰ হয় উজনিত যিদৰে লিখিত ভাষাৰ প্ৰৱৰ্তন হয় ঠিক সেইদৰে নামনিৰ ফালে কথিত ভাষাৰ দেখিবলৈ পোৱা যায় আৰু ইয়াৰ উপৰিও ইয়াৰ উপৰিও অসমত বঙালী নেপালী আৰু বিহাৰী আদি বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে নিজৰ নিজৰ ভাষাসমূহ কম বেছি পৰিমাণে কোৱা দেখিবলৈ পোৱা যায় গতিকে অসমখনত ভাষাৰ ক্ষেত্ৰতো ভিন্ন ধৰ্মী অথবা ইয়াত কেৱল অসমীয়া ভাষাই নহয় ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ ভাষাৰ প্ৰচলন আছে আৰু এতিয়া যদি কওঁ ইতিহাসৰ কথা অসমত ইতিহাস বুলি ক'লে আহোমসকলৰ কথা ক'ব পাৰি অসমত ছশ বছৰ আহোমসকলে ৰাজত্ব কৰিছিল গতিকে আমাৰ অসমৰ বৰ্তমান সমাজ জীৱনতো আহোমসকলৰ বিভিন্ন ৰীতি নীতি ধৰ্মীয় প্ৰভাৱসমূহ আমাৰ দৈনন্দিন জীৱনত প্ৰতিফলিত হোৱা দেখা যায় ইয়াৰ উপৰিও অসমত সময়ে সময়ে মোগলসকল মানসকলে আক্ৰমণ কৰা দেখিবলৈ পোৱা যায় ভূগোল অসমৰ ভৌগলিক অৱস্থানৰ বিষয়ে যদি ক'বলৈ যাওঁ অসমখন উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত এখন ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটীত অসমৰ মুখ্য দুৱাৰখন আছে বুলি জানিবলৈ পোৱা যায় উত্তৰ পূৰ্বাঞ্চললৈ যাবলৈ হ'লে একমাত্ৰ অসমখনেই হৈছে সংযোগ স্থল গতিকে এই ভৌগলিক দিশৰ পৰা যদি চাওঁ অসমখনৰ জলবায়ু খুব খুব গৰমো নহয় খুব ঠাণ্ডাও নহয় ই এটা এটা মধ্যম জলবায়ুত অৱস্থিত ইয়াত ইয়াত খুব বেছি গৰম নাতিশীতোষ্ণ জলবায়ু বুলি কোৱা হয় ইয়াত যিটো বতাহ হয় সেয়া ব'হাগ মাহত বৰদৈচিলা বতাহৰ প্ৰকোপ দেখিবলৈ পোৱা যায় এই জলবায়ুত গতিকে ক'ব পাৰি যে উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত অসম ৰাজ্যখনৰ জলবায়ু খুবেই সুন্দৰ আৰু ইয়াৰ গছ গছনিৰে ভৰা বিভিন্ন অৰণ্য অৰণ্য আছে আৰু পথাৰ পৰিৱেশো আছে গতিকে অসমৰ জলবায়ু নাতিশীতোষ্ণ আৰু উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত এখন ৰাজ্য